মই পৰা ক'লোঁ তোমাৰ তোমাৰ স্কুলত এই ডান্স ডান্সৰ হেৰি আছে নেকি এ এডমিশ্যন দিবলগীয়া আছিলে ফিজবিলাক কিমান হয় এইবিলাক

মোৰ ঘৰত মানে সৰু মোৰ বাচ্ছাজনী দিব লাগে হয় হয়

স্কুল গৈছে আৰু তাই ফেচিলিটিবিলাক কি কি দিছে আপোনালোকৰ কিবাৰে কিবাৰে আছে অঁ অঁ ঠিক আছে মই আপোনাক জনাম বাৰু অঁ অঁ ঠিক আছে হ'ব